ৰজা হৰিচন্দ্ৰ অশোক আকবৰ বাবৰ আদি ৰজা হৰিচন্দ্ৰ আটাইতকৈ সত্য কথা কোৱা মানুহ হিচাপে জনা যায় তেওঁহেনো জীৱনত কোনো দিনেই মিছা কথা কৈ পোৱা নাছিল ঠিক তেনেদৰে অশোকক আমি সম্ৰাট অশোক বা ৰাজৰ্ষি অশোক বুলিও জানো তেওঁ এজন ৰজা হৈও তেওঁ ধৰ্ম আৰু তেওঁ বৌদ্ধ ধৰ্ম প্ৰচাৰত তেওঁ মনোনিৱেশ কৰিছিল আনকি তেওঁ নিজ পুত্ৰ আৰু কন্যাকো বৌদ্ধ ভিক্ষু বৌদ্ধ ভিক্ষু কৰিছিল এখন যুদ্ধত হোৱা এখন যুদ্ধত হোৱা বহুতো সৈন্যৰ তেজৰ নৈয়ে তেওঁৰ মনলৈ যুদ্ধ বিগ্ৰহৰ প্ৰতি বিৰহ ভাব আনিছিল আৰু তেওঁ তাৰফলতেই ধৰ্ম ধৰ্ম শিক্ষা গ্ৰহণ কৰিছিল ঠিক তেনেদৰে আকবৰক আকবৰ আছিল এগৰাকী মোগল যুগৰ সম্ৰাট তেওঁ সেই সময়ৰ ভাৰতত প্ৰচলিত হিন্দু বা মুছলমান সকলো ধৰ্মৰ লোককে সমান চকুৰে চাইছিল তেওঁ প্ৰত্যেকজন প্ৰত্যেকটো ধৰ্মৰ প্ৰত্যেকজন ব্যক্তিকে তেওঁ সমান অধিকাৰ দিছিল তেওঁ ভাৰতৰ উন্নতি কাৰণে বিভিন্ন ধৰণৰ কাম কাজ কৰিছিল ঠিক তেনেদৰে অসমৰ সেই সময়ৰ এজন প্ৰখ্যাত ৰজা আছিল স্বৰ্গদেউ চুকাফা তেওঁ অসমত আহোম ধৰ্ম আহোম ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল আহোম ৰাজত্বৰ দিনত অসমত সেই আহোমসকলে অসমত ছশ বছৰৰ বেছি ৰাজত্ব কৰিছিল সেই ৰাজত্বৰ কালত তেওঁলোকে অসমখনৰ বহুতো উন্নতি সাধন কৰিছিল তেওঁলোকে আহোম আহোমসকলে বিভিন্ন ধৰণৰ কীৰ্তিচিহ্ন ৰংঘৰ কাৰেংঘৰ আদি নিৰ্মাণ কৰিছিল ভাৰতৰ ইতিহাসৰ ৰজাসকলো দূৰদৰ্শিতা বিচক্ষণতা প্ৰজাৰ প্ৰতি দয়া মৰম বা গণতান্ত্ৰিক শাসন প্ৰত্যেকৰে প্ৰত্যেক সমান অধিকাৰ আদি এইবোৰ কথাই মোক অতিকৈ মুগ্ধ কৰে ৰজাসকলে কেৱল সম্ৰাট হৈ নাথাকি তেওঁলোকে প্ৰজাৰ মাজত এজন হ'বলৈ বিচাৰিছিল ৰজাবোৰে প্ৰজাৰ দুখ দুৰ্দশা তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব বিচাৰিছিল আৰু আৰু এটা মূল কথা আছিল যে সেই সময়ত ৰজাসকলে অতি সোনকালে সকলো ধৰণৰ বিচাৰ কৰিব পাৰিছিল তাৰকাৰণে আজিৰ দৰে যুগ যুগ বা বছৰ বছৰ ধৰি আদালতত ৰায়দানৰ বাবে অপেক্ষা কৰিবলগীয়া ব্যৱস্থা নাছিল সেই সময়ত অপৰাধীৰ শাস্তি একেলগেই পাইছিল সেই যুগত ৰজাই সৰ্বেসৰ্বা আছিল ৰজাৰ মতৰ অবিহনে কোনেও একো কৰিব নোৱাৰিছিল ৰজাসকলে বিভিন্ন সেই ধ সেই প্ৰসিদ্ধ ৰজাসকলে বিভিন্ন ধৰ্মস্থান আদিও নিৰ্মাণ কৰিছিল আৰু তেওঁলোকে তাত ধৰ্ম প্ৰচাৰৰো বিভিন্ন ব্যৱস্থা কৰিছিল তেওঁলোকে বিভিন্ন ধৰ্মৰ বেলেগ বেলেগ ধৰ্মৰ লোককো এটা ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছিল